অঁ হয় হোমেন কোৱা ঠিক আছে

হয় অঁ হয় জানো অঁ হয় চুকাফাইটো বৰ অসমৰ ভেটি নিৰ্মাণ কৰি থৈ গৈছে

এই কৰ ব্যৱস্থাও বহুত উন্নত খাপৰ আছিল তেখেতলোকৰ হয় চুকাফাই যেতিয়া চুকাফাই যেতিয়া মাৰি অসমখনক একত্ৰিত কৰি বৰ অসম ভেটি বৰ অসম কৰি তুলি তুলিছিলে তেতিয়া চবৰে মাজত এটা বিদ্ৰোহৰ সুচনা হৈছিল তুমিতো জানাই সেই বিষয়ে সেই বিদ্ৰোহটো দমন কৰি যিভাৱে তেখেতে বৰ অসম গঢ়ি থৈ গ'ল সেই পদক্ষেপ সঁচাই অতুলনীয় হয় আৰু সেই ইতিহাসে আমাক বহু কথা শিকায়ো যায় ঠিক আছে দিয়া